সাধাৰণতে এই বিদ্যালয়সমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী বিদ্যালয় চৰকাৰী বিদ্যালয়ত কোনো ধৰণৰ মাচুল দিবলগীয়া নহয় কিন্তু ব্যক্তি খণ্ডৰ বিদ্যালয়ত নিজৰ সাজ পোচাকৰ লগতে কিতাপ তাৰ পিছত নাম ভৰ্তিৰ মাচুল আদি প্ৰদান কৰিব লাগে কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী ইস্কুলসমূহত এই সকলোধৰণৰ বিনামূলীয়া বস্তু সাজ সাজপাৰ আদি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰে তাৰোপৰি চৰকাৰী স্কুলত দুপৰীয়া মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয় তাৰ জৰিয়তে কোনো ল'ৰা ছোৱালীয়ে ভোকত থাকি পঢ়িব লগা নহয় তেনেধৰণে ব্যক্তি খণ্ড খণ্ডত কোনো ব্যক্তিখণ্ডৰ স্কুলত তেনেধৰণৰ কোনো ব্যৱস্থা নাথাকে তেওঁলোকে মাহেলী মাহিলী মাচুল দিব লাগে আৰু চৰকাৰী স্কুলবিলাকত মাচুল দিয়াৰ কোনো নিয়ম নাথাকে